মই অলপ আগতে আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা ম'ম' অৰ্ডাৰ কৰিছিলোঁ কিন্তু মোলৈ ৰ'লহে পঠিয়ালে যে মোৰ সঠিক অৰ্ডাৰটো আপোনালোকে সোনকালে পঠিয়াই দিয়ক নহ'লে মোৰ এইটো নম্বৰতে মোৰ পে'মেণ্টটো ৰিফাণ্ড কৰি দিয়ক